হেল্ল' অঁ আপোনাৰ হেৰি দোকানত কইলাৰ পায় নেকি বাৰু এই এতিয়া কয়লাৰ আপুনি গোটাকৈ দিয়ে নে নাই কাটি দিব অঁ বুজিছোঁ বুজিছোঁ হেৰি মানে এই মোৰ ছোৱালীজনী হয় হয় অঁ বুজিছোঁ বুজিছোঁ দোকান ভাল চলিছে নহয় এই হেৰি মানে হয় হয় এই হওক দিয়ক আপুনি আকৌ এজনী হেৰি হৈ পেলাই যে আকৌ মহিলা হৈ তেনেকৈ কামখিনি কৰিছে সেইটোৱে বহুত মানে ভাল পাইছোঁ হয় হয় হয় হেৰি মোৰ মানে সেই ছোৱালীজনীৰ বাৰ্থডে আছে পৰহিলৈ মানে বাৰ্থডে আছে পৰহিলৈ বাৰ্থডে আছে এতিয়া মোক মানে কইলাৰ বিছ কেজি লাগে এই আপুনি এতিয়া কইলাৰ বিছ কেজি মোৰ মই আপোনাৰপৰা কেনেকৈ কেনেকৈ ধৰণে আনিব পাৰি জনাওকচোন অঁ বুজিছোঁ বুজিছোঁ হেৰি কৰিব অঁ আপোনালোকে হোম ডেলিভাৰি দিলে বাৰু একো কথা নাই লৈ ল'ব পাৰিব পইচা দিব পাৰিব নেকি হয় নেকি তেনেহ'লে মই আপুনি মোক ৰাতিপুৱা সোনকালে কনফাৰ্মটো দিব কাৰণ ছোৱালীজনীৰ জন্ম দিনত মোৰ মাংসটো মানে অতি জৰুৰী আৰু ধৰক আজিকালি গম পায়ে নহয় আৰু বাৰ্থডেবিলাকৰ বাৰু হেৰি তেনেহ'লে মই চিন্তা নকৰোঁ আৰু মাংস বিষয়টো লৈ কইলাৰ মাংসটো লৈ অঁ আপুনি মোক নামটো জনাই দিব মই এই ইয়াত দিবলৈ আহোঁতে মই পইচাটো দি দিম আপোনাক অঁ তাকে অঁ ছোৱালীৰ জন্ম দিনত আপুনিও এপাক আহিব পাৰিলে অঁ অঁ হয় হয় হ'লেও কেতিয়াবা বন্ধ চন্ধ পালে আহিব সদায়নো কিমান কামত লাগি থাকিব

তেনেহ'লে মই কাইলৈ ফোন কৰিম হ'ব দিয়ক